অঁ এই মোৰ ঘৰত অসুবিধা হৈছে এই ইলেক্টিক লাইনৰ তাৰমানে মই কিবাকিবি কৰি চাইছোঁ মানে পৰা নাই মানে ফেনখন নচলা হৈছে এতিয়া চুইছটো হেচা মাৰি দিওঁ হেচা মাৰিও দিওঁ ফেনখনে এবাৰ কিবা দি পেলাই লৰাই চাওঁ ইলেক্ট্ৰিচিয়ান আছে অলপ দূৰত আৰু

অঁ অঁ অঁ ইলেক্ট্ৰিচিয়ানজন লাগিব আৰু মই চুইচটো খুলি পেলাই তাৰ ভিতৰৰ নটকেইটাও টানি মেলি চালোঁ কেতিয়াবা সেইটোৱেই অঁ চুইচটো মানে এতিয়া নটকেইটাও অলপ টানি মেলি চাইচোঁ অঁ বস্তুটো ঠিক হোৱা নাই আৰু

আৰু নালাগে আৰু কেতিয়াবা কি হয় এইবিলাক বন্ধ কৰা থাকে নহয় জমবিলাক হয়তো কেতিয়াবা অকমান খুলিও ডিচকানেক্ট হৈও থাকিব পাৰে চাগৈ নহয় কি অঁ কামোৰি চিঙি দিব পাৰে নহয় সৰু বস্তু কিন্তু এই বহুত মাথা মাৰিবলগীয়া হৈ যায় হেঁ নজনা বুলি কয় ঠিক আছে হ'ব দিয়ক মই এইবিলাক আৰু কাৰেণ'টৰ বস্তু নিজে এইবিলাক হাত নিদিয়াই ভাল ইলেক্ট্ৰিচিয়ানজনক মাতি আনি পেলাই কাম দেখুৱায় দিয়াই ভাল হব নহয় আচ্ছা ঠিক আছে অঁ ঠিক ঠিক ঠিক আছে অঁ ভাল লাগিলে বাৰু আপোনাৰ উপদেশটো হাঁ ঠিক আছে হ'ব দিয়ক হ'ব দিয়ক বাৰু অঁ